হেল্ল' কি এই আছোঁ অকমান ৰৈ এনেই অঁ মোৰো কেইটামান বজাৰ কৰিবলগীয়া আছিলে ওলাবা তেতিয়াহ'লে অঁ ওলাব তেতিয়াহ'লে দুয়োজনী যাম একেলগে বজাৰকেইটা কৰি আহিম আৰু কি কি ল'বাগৈ অঁ হ'ব তেতিয়াহ'লে ওলাই আহিবা ময়ো এই ভিতৰৰ বস্তু কেইটামানকে কিবাকিবি এইবিলাক পাকঘৰৰ আৰু ইহঁতৰ কাপোৰ কানি অঁ অঁ হ'ব তেতিয়াহ'লে আহাঁ